এক লাখ পঞ্চাছ হেজাৰ দুই লাখ ষাঠি হেজাৰ তিনি লাখ পঞ্চাছ হেজাৰ চাৰি লাখ ষোল্ল হেজাৰ পাঁচ লাখ বত্ৰিছ হেজাৰ ছয় লাখ সোতৰ হেজাৰ